অঁ হেৰি হ'ল নহয় কালি মোৰ এডাল চাৰ্জাৰ আনিলোঁ চাৰ্জাৰডাল কিনি আনি এতিয়া দেখিছোঁ চাৰ্জাৰডাল একেবাৰে বেয়া ভাল বুলি দাম দিয়ে কিনি আনিছিলোঁ এতিয়া চাৰ্জাৰডাল কি হয় মানে লগাই এৰি দিলে একদম মোবাইলটো চাৰ্জ লওঁতেও বহুত দেৰি লাগে আৰু গৰম হৈ যায় গৰম হৈ যায় ইমানে গৰম হৈ যায় নহয় চুব নোৱাৰাকৈ সেইকাৰণে ভাবিছোঁ এইডাল একেবাৰে বেয়া এডালে দি পঠিয়ালে আৰু ভাল নহয় এইটো মিছাকৈ কিনিলোঁ এইটো ভাল বুলিহে ল'লোঁ কিনো এডাল দিলে জানো এনেকুৱা আকৌ যদি কেতিয়াবা ল'বলগীয়া হ'লে ইহঁতৰ দোকানত আৰু একো নিকিনিম দেই ভাল বস্তু বুলি দি পঠিয়ায় একদম বেয়া বস্তুহে পাই আহিলোঁ কেতিয়াবা তোমালোকেও গ'লে সেইফালে সেইবোৰ নিকিনিবা বুইছা একদম বেয়া চাৰ্জ নলয়ে নলয় নলয়ে নলয় বহুত দেৰি মানে পিনটো ইফাল সিফাল কৰি হেৰি কৰোঁতে চাৰ্জ ল'লে কিন্তু একদম গৰম হৈ যায় লাষ্টত